হেল্ল' অঁ অঁ হয় হয় অঁ মই হেৰিৰ পৰা ক'লোঁ ফিল'বাৰীৰ পৰা ক'লোঁ অঁ তিনিচুকীয়া ফিল'বাৰী অঁ এই হেৰি আপোনালোকৰ এপটোতে মানে হেৰি এটা অৰ্ডাৰ কৰিছিলোঁ অঁ হয় তো কেচটো কি হ'ল মানে মই অৰ্ডাৰ কৰিছিলোঁ অলপ আগত খালি মোৰ ডিউটি লাগি গ'ল মানে মই জব কৰোঁ তাৰপিছত এতিয়া পটকছে মানে ডিউটি লাগি গ'ল মই ভাবিছিলোঁ কি অৰ্ডাৰ কৰি কিনে এতিয়া খাই ল'ম বুলি কিনে কিন্তু ডিউটি' ওলাই গ'ল যে অঁ হয় হয় অঁ ফিল'বাৰীতে তাকে হেৰি কথাটো হ'ল মানে বস্তুটো কেনচেল কৰাম বুলি ভাবিছিলোঁ এতিয়া অৰ্ডাৰটো ক'লোঁ মইতো পইচাটো পে'মেণ্ট কৰি দিলোঁ অঁ হয় হয় পে'মেণ্ট কৰি দিলোঁ অঁ তাৰমানে মই বস্তুটো যিহেতু কেনচেল কৰিছো মোক এতিয়া নালাগে গতিকে পইচাটো মোৰ একাউণ্টত নহবা এপটোতে আপোনালোকে কিবা প্ৰচেছত ঘূৰাই দিয়ক

অঁ এই বস্তুটোৰ দাম অঁ এই ফ'ৰ নাইণ্টি কিবা এটা আছিলে নেকি অঁ চাই ল'ব আপোনালোকৰ অৰ্ডাৰৰ তাতে

মই জাষ্ট একঘণ্টা আগত অৰ্ডাৰ কৰিছোঁ মানে অফিচৰ পৰা ওলাই আহোঁতে অঁ মই গধূলিকৈ খাই ল'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মানে আকৌ লৰালৰিকৈ যাবলগা হৈছে

নহয় এনেকুৱা প্ৰচেছ আছে নাই বাৰু অঁ এনে আপোনালোকৰ ৰিটাৰ্ণ হোৱা প্ৰচেছ আছে নহয় অঁ অঁ নহয় ঘূৰাই পালেতো ভালে হ'ব বাৰু অৰ্ডাৰটোতো এনেকৈ দিয়ে থকা হয় অঁ মানে মোৰ এই লগৰবিলাকো মানে আমাৰ ষ্টাফৰ মানুহবিলাকো কৈছে মানে আপোনালোকৰ এপটোকে ব্যৱহাৰ কৰোঁ বুলি সেয়ে মই ব্যৱহাৰ কৰিবলৈ ললোঁ ৰেছপন্সটো ভালে আহিছে মানে অঁ হয় অঁ ধুনীয়া ধুনীয়া ল'ৰাবিলাকো ভালে ব্যৱহাৰ দিয়ে অঁ এনেকৈ একো প্ৰব্লেম নাই বাৰু খালি হেৰি এই মোৰ এতিয়া যাব লগা হৈছে যে এনেইনো আনিনো কেলে নষ্ট কৰিব লাগে খাদ্যবিলাক সেইটো কাৰণে আৰু নহয় বেক কৰিবলগা প্ৰচেছটো আছে চাগে অঁ তাকে তাকে অঁ নহয় লগে লগে ৰিটাৰ্ণ নহয় নেকি অঁ অঁ অঁ এনে কিমান মান টাইম লাগিব ৰিটাৰ্ণটো হ'ব চাগে

মোৰ ঘৰটো মই ফিল'বাৰী

ফিল'বাৰীতে অঁ তাকে তাকে এনেকৈ বাৰু ভালে লাগিছে ৰেষ্টুৰেণ্টবিলাক চব ভালকৈ আহিছে এনেকৈ অৰ্ডাৰ কৰি আছোঁ আৰু অঁ অঁ নাই দি থাকোঁ যোৱাকালি এটা দিছোঁ মই আকৌ যে অঁ অঁ যোৱাকালি দিছোঁ এই আজি অলপ মানে প্ৰব্লেমটো হ'ল কাৰণে কৈছোঁ আৰু বস্তুটো মানে ৰিফাণ্ডটো সোনকালে হ'ব নহয় চাগে অঁ কেইঘণ্টা কৈছে অঁ অঁ অঁ মানে বস্তুটো মানে এতিয়া মই অৰ্ডাৰ কৰিলোঁ তাৰপিছত ধৰি লওক আপোনালোকে এতিয়া মই কেনচেল কৰিলোঁ বস্তুটো আপোনালোকে মানে ৰিফাণ্ড কৰি দিব মানে অঁ কিমান টাইম বাৰ ঘণ্টা অঁ বাৰ ঘণ্টাৰ ভিতৰত আহে অঁ অঁ

তাকে অঁ সেইটোৱে ক'ব আছিলে নাই নাই নাই একো বেয়া ব্যৱহাৰ নাই ভালে আছে চব ল'ৰাবিলাকে ভালেই ব্যৱহাৰ দিয়ে অঁ নাই তেনেকৈ একো প্ৰব্লেম পোৱা নাই জাষ্ট কথাটো আপুনি শুনক জাষ্ট কথাটো কি হয় মানে মই মানে ডিউটিতে আছিলোঁ এতিয়া ডিউটি মানে অ'ফ আছিলে অঁ তাৰপাছত ভাবিলোঁ কি মই ডিউটিত থাকোঁতে অৰ্ডাৰ দি দিলোঁ মানে ৰূমলৈ তাৰপৰা ৰূমত আহিলোঁ ৰূমত আহি আকৌ মানে ডিউটি আকৌ আছে মানে যাব লগা হ'ল লৰালৰিকৈ গতিকে বস্তুখিনি আহিব অঁ এনে নষ্ট হ'ব হোটেলতে কিবা এটা খাই ল'ব লাগিব গতিকে এইটো কেনচেল কৰি দিওঁ বুলি কিনে ফোনটো মাৰিলোঁ মানে আৰু পইচাটো ৰিফাণ্ড যাতে কৰে আৰু অঁ তাকে তাকে অঁ ৰিফাণ্ডটো কৰাই দিব সেইটোৱে ক'ব আছিলে বাকী প্ৰব্লেম নাই ঠিক আছে হ'ব নহ'লে ৰাখিছোঁ আপুনি এইটো পঠিয়াই দিব মই কেনচেল কৰি দিছোঁ আপুনি ৰিফাণ্ড কৰি দিব অঁ অঁ প্ৰব্লেম নাই অঁ অঁ দি থাকিম সদায় দি থাকিম অৰ্ডাৰ ঠিক আছে ভাল ৰেছপঞ্চ আছে অঁ ঠিক আছে হ'ব নহ'লে ৰাখিছোঁ অঁ অঁ থেংক ইউ থেংক ইউ